আমাৰ গাঁৱত এই লাইব্ৰেৰী নাই আচলতে সৰু গাঁও লাইব্ৰেৰী লাইব্ৰেৰীটো দূৰৰ কথা আচলতে পঢ়া শুনা মানুহেই শিক্ষিত মানুহেই বহুত কম আছে যি দুই এজন যায় আৰু দূৰতে থাকে চহৰত থাকি মেলি পঢ়ি কৰি সেইপিনেই থাকি যায় আৰু মই পঢ়ি ভাল পোৱা কিতাপৰ ভিতৰত আচলতে ইতিহাস বিষয়ক কিতাপবিলাক মই বেছিকৈ ভাল পাওঁ মানুহৰ মোৰ অতীতৰ কথা জানিবলৈ বেছি মন যায় পৃথিৱীতনো আছিল কেনেকুৱা ধৰণে মানুহবোৰ আগত কেনেকুৱা সমাজ ব্যৱস্থা কেনেদৰে মানুহে ইজনে সিজনৰ লগত মিলা প্ৰীতি ৰীতি নীতি মানুহৰ সমাজত কেনেদৰে চলিছিল অন্ধবিশ্বাস কুসংস্কাৰ লগতে মানুহ তথা শিক্ষা নথকা অৱস্থাত কেনেকুৱা ধৰণে আছিল বা মানুহ নাথাকোতে কেনেকুৱা আছিল এই গোটেই হিষ্ট্ৰীটো জানিবলৈ মন যায় পৃথিৱীখননো কেনেকুৱা আছিল পৃথিৱীখন প্ৰথম অৱস্থাত কেনেকুৱা আছিল হিষ্ট্ৰীৰ লগতে মই সেই ভৌগোলিক ভূগোল বিষয়ক মোৰ মানে কিতাপবোৰ পঢ়ি মোৰ বহুত বেছি ভাল লাগে আৰু সাহিত্যৰ ক্ষেত্ৰত বুলি ক'বলৈ গ'লে মই উপন্যাস পঢ়ি মই বেছি ভাল পাওঁ য়েচে দৰ্জে ঠংচিৰ যিবোৰ উপন্যাস মোৰ বৰ শৱ কটা মানুহ উপন্যাসখন বহুত বেছি ভাল লাগিল লগতে অসীমত যাৰ হেৰাল সীমা এনেকুৱা ধৰণৰ যিবোৰ কাহিনীভিত্তিক ট্ৰেজেদি বৰ এটা সুন্দৰ কাহিনী দিব পাৰে মানুহক আমোদ দিব পাৰে এনেকুৱা ধৰণৰ উপন্যাস পঢ়ি মোৰ ভাল লাগে লগতে যদি কোনো এখন কিতাপ নিজৰ জাতিটোৰ সংস্কৃতিক সংস্কৃতিৰ বৈশিষ্ট্যসমূহ ফুটাই তুলিব পাৰিছে ভালকৈ তেতিয়া সেই উপন্যাসখনক মই বিশেষ মৰ্যদা দিওঁ আমাৰ অসমীয়া জাতিৰ বৈশিষ্ট্যবোৰ ফুটাই তোলা আচলতে বহুত বেছি ইম্পৰ্টেণ্ট বহুত বেছি জৰুৰী হৈ পৰিছে আজিৰ যুগত যিটো আমাৰ মানুহৰ মাজৰ পৰা হেৰাই গৈছে সেয়েহে মই উপন্যাস লিখোঁতে অসমীয়া সমাজখনক গুৰুত্ব দিয়াতো আমাৰ অসমীয়া বিশেষকৈ অসমীয়া ঔপন্যাসিকসকলৰ মই বেছিকৈ বিচাৰোঁ আচলতে উপন্যাস বুলিয়ে নহয় গল্প বা যিকোনো বিষয় সংস্কৃতিমূলক কিছুমান প্ৰৱন্ধৰ কিতাপ উলিওৱাটো মই সম্পাদনা কৰাতো মই বহুত বেছি বিচাৰোঁ সেইকাৰণে সংস্কৃতি মোৰ এটা প্ৰিয় প্ৰিয় বিষয় নিজৰ নিজৰ অসমীয়া সংস্কৃতিৰ প্ৰতি মোৰ টান ভাৱ এটা আছে আগৰ পৰাই বহুত ভাল পাওঁ আমাৰ অসমীয়া গামোছাখনেই হওক অসমীয়া ঢোলটোৱেই হওক খেল ধেমালী হওক থলুৱা বাকী সাজ পাৰ হওক খোৱা খাদ্য হওক এইবোৰ মানুহৰ মাজত আজিকালি নাইকিয়া হৈ গৈছে বহুত ল'ৰা ছোৱালীয়েতো আজি চিনি নাপায় খাদ্যৰ সাজ পাৰ এইবোৰ একো নাজানেই গতিকে মই ভাবোঁ সেইটো হ'লে ভাল হয় আৰু কিতাপত লেখকে লিখোঁতে সেই বস্তুতো গুৰুত্ব দিয়া অতি প্ৰয়োজন যে মোৰ লিখাটোৱে আচলতে সমাজত কেনেদৰে প্ৰভাৱ পেলাব এই লিখাটোৰ পৰা কিবা কামত আহিব নে নাহিব এটা কাহিনী লিখিম কাহিনীটোৰ পৰা কিবা এটা দিব পাৰিমনে সমাজক নে নোৱাৰিম এখন এটা গল্প লিখিম কবিতা লিখিম মই কি কি দিব পাৰিছোঁ এইটো ভবাতো অতিকৈ প্ৰয়োজন আৰু পাঠকেও আচলতে তেনেকুৱা ভাল ভাল কিতাপবোৰ বাচি লোৱাটোৱে মই বিচাৰোঁ যিটোৱে সস্তীয়া বজাৰৰ পৰা কিতাপ আনি আনি টাইম পাছ কৰি লাভ নাই য'ৰ পৰা শিকিব পাৰি তেনেকুৱা ধৰণৰ মূল্য থকা কিতাপহে আচলতে কিনি দুটকা দি পঢ়ি পঢ়াটো আচলতে মই বিচাৰোঁ